ক'ৰ পৰা কৈছে অঁ অঁ অঁ কওকচোন কেতিয়াৰ পৰা অঁ আপুনি কি চববিলাক এৰি দিছে নেকি খোৱা যিবিলাক দিছিলোঁ এই গেপ দিছে নিশ্চয় অঁ অঁ ক অলপ কণ্টিনিউ কৰক আৰু আহক এবাৰ কেতিয়া আহিব অঁ নহয় আপুনি আগতে আগৰ প্ৰেচক্ৰিপশ্যন মতে যে দিছিলোঁ টেষ্টবিলাক ব্লাড টেষ্ট যিকেইটা দিছিলোঁ সেইকেইটা কৰি আনক আৰু এবাৰ মোৰ ওচৰলৈ আহক তাৰপিছত মই থেৰাপি কৰিব লাগিব অলপ মই এজন থেৰাপিৰ নাম লিখি দিম সেইমতে আপুনি তেওঁৰ ওচৰলৈ যাব খোৱা লোৱাৰ ৰেষ্ট্ৰিকশ্যন মানে কিবাকিবি খাব নালাগে আচলতে

এই কচু তচু নাখাবচোন সোমবাৰ সোমবাৰে এঘাৰটা মানত পোৱাকৈ আহক মই থাকিম তেতিয়া অঁ অঁ অঁ হ'ব নে